পাঁচ লাখ ছয় হাজাৰ সাত চাৰি লাখ ন হাজাৰ নশ নিৰান্নব্বৈ পাঁচ লাখ ন হাজাৰ নশ নিৰান্নব্বৈ সাত লাখ ন হাজাৰ নশ নিৰান্নব্বৈ ন লাখ ন হাজাৰ নশ নিৰান্নব্বৈ